হয় কওক হয় নিশ্চয় পাৰিম আপোনাক কেনেদৰে সহায় কৰিব পাৰি আপুনি কওক অঁ হয় খানাত কি কি থাকিব অঁ নিশ্চয় নিশ্চয় কিমানজনৰ কাৰণে অঁ ঠিক আছে হৈ যাব ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ